মই চৰকাৰীভাৱে বহুতো এপ ব্যৱহাৰ কৰি আছোঁ তাৰে ডিজি ল'কাৰ যিটো এপ হয় এন সেইটো মই ব্যৱহাৰ কৰিছোঁ আৰু তাত মোৰ যিখিনি লাগতিয়াল ডকুমেণ্টছ সেইখিনি মই তাতে সজীৱ কৰি ৰাখিছোঁ যেনেধৰণৰ পান কাৰ্ড ভোটাৰ আই ডি আধাৰ কাৰ্ড এই এই সকলোখিনি মই তাতে ৰাখোঁ আৰু সেইখিনিয়ে মোৰ কেতিয়াবা মানে যদি মোৰ কিবা কাৰণত মোৰ এই ডকুমেণ্টছখিনি হেৰায়ো যায় তেতিয়া মই মানে পুলিচৰ সহায়ত পুলিচক মানে ক'বগে পাৰোঁ এইখিনি এই এপটোৰ জৰিয়তে মই গোটেইখিনি জনাব পাৰোঁ পিছত মই উলিয়াব পাৰিম আৰু এই এইখিনি সুবিধাৰ কাৰণে মই এই এইটোৱে ব্যৱহাৰ কৰি আছোঁ